হেল্ল' হয় আপুনি সাতটা বজাতে পামহি বুলি কৈ এতিয়া চাৰে আঠটা বাজি গ'ল নটা পৰা মোৰ ক্লাছ আছে আৰু মেছেজ কৰি আছে পাই আছো পাই আছো বুলি এতিয়া লৈকে পোৱাহি নাই যে কি বাৰে বাৰে এটা কথাকে কৈ থাকে নটা বাজিলে এতিয়া নটা বজাত আজিটো মোৰ স্কুল দেৰিয়ে হ'ল স্কুলটো আজি ফাইন লাগিব ফাইনটো কি আপুনি দিব নেকি হয় নোৱাৰিলে নোৱাৰো বুলি ক'ব লাগে মই নামবাঘমৰা নামঘৰৰ ওচৰতে ৰখি আছিলো তেতিয়াৰ পৰা মোৰটো স্কুলটো আজি খতি হ'লেই কিন্তু যোনটো ফাইন লাগিলে সেইটো কি আপুনি দিব নেকি মেছেজ দিছে পাই আছো পাই আছো বুলি এতিয়ালৈকে যে পোৱাহিয়ে নাই যদি নোৱাৰিলে নোৱাৰো বুলি ক'ব লাগে তেতিয়াটো বেলেগ ড্ৰাইভাৰ মাতিম বা বেলেগ হেৰি কৰিম চিন্তা কৰিম আপোনালোকে পাৰি পাৰিম বুলি কোৱা কাৰণেহে মই ৰখি আছিলো তেতিয়াৰ পৰা এতিয়ালৈকে আপুনি পাইছোহি সেই সাতটা বজাৰ পৰা ৰখি ৰখি এতিয়া চাৰে আঠটা নটা বাজিলে নটা বজাতো আপুনি নাপালেহি আজিকালি চাৰে আঠটাতে স্কুল পাবগৈ লাগে আপুনি পামহি বুলি কোৱা কাৰণেহে মই ৰখি আছিলো মই নামবাঘমৰা নামঘৰৰ ওচৰতে ৰখি আছো হয় নোৱাৰিলে নোৱাৰো বুলি ক'ব কিনো বাৰে বাৰে মেছেজ কৰি ফোন কৰি থাকে এই গৈ পাই আছো পাই আছো পাঁচ মিনিট ৰখক দহ মিনিট ৰখক বুলি তেনেকৈ কৈ থাকিলে ন'হব নহয় মোৰটো আজি স্কুল খতি হ'লে স্কুলৰটো ফাইন লাগিব সেইটো খাটাং